এনেকৈ আমি গামোচা মোৰ এবাৰ তেনেকৈ গামোচা এখন বৈ উলিয়াই ধুনীয়া দৰে একদম বহি ওচৰতে আমাৰ অ' বিহুত আমাৰ মানে এই সন্মিলন পাতিছিলে ওচৰতে এই সন্মিলনতে মোৰ গামোচাখনো প্ৰতিযোগিতাত দিছিলোঁ সেই প্ৰতিযোগিতাত মই প্ৰথম হ'লোঁ এই প্ৰথম হ'লেও মানে তাৰপিছত মানে গামোচাখন বোৱা যথেষ্ট কষ্টও হৈছে হ'লেও দেখাই শুনাই ধুনীয়া হৈছিলে দুশমান কাঠিৰে ফুল হ'ব আপোনাৰ এইটো বওঁতে মোৰ দিন লাগিছিলে গামোচাখন বওঁতে কাঠি মানে মিহি মিহি কাঠি আপোনাৰ দুশ ওপৰত কাঠি আছিলে প্ৰায় এসপ্তাহ বেছি লাগিলে গামোচাখন মানে তৈয়াৰ কৰি উলিয়াওঁতে গতিকে যথেষ্ট কষ্ট আছে দেখাই শুনাই যথেষ্ট ধুনীয়া হৈছিলে গামোচাখন আৰু সকলোৱে ভাল পালে সেয়ে মই গামোচাখনত মানে যথেষ্ট মানে কষ্ট যায় আৰু গামোচাত ইমান সহজো নহয় ফুল এটা উলিওৱা তিল ফুলটোত টান আছেতো সেই তেনেদৰে মই প্ৰথম হৈছিলোঁ আৰু এখন গামোচাত